হয় গ্ৰাম্যাঞ্চলত কৃষকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ সমস্যাসমূহ হ'ল আৰ্থিক সহযোগ তেনেকৈ চৰকাৰী সুবিধা যদি নাপায় বা প্ৰশিক্ষণ বা বতৰৰ কথাও আছে বতৰ যদি ঠিক নহয় আকৌ কেতিয়াবা বানপানী কেতিয়াবা খৰাং এই প্ৰতিবছৰে কৃষকৰ বিভিন্ন সমস্যাই দেখা দিয়ে কৃষকসকলৰ উপযুক্ত প্ৰশিক্ষণ নোহোৱাৰ ফলতো আমাৰ সমস্যাসমূহ হয় উপযুক্ত বীজ যদি নাপায় সময়ত বা খেতিডৰা যদি সময়ত লগাব লগোৱা নহয় তেতিয়াও সমস্যাৰ সন্মুখীন হোৱা যায় আমাৰ খৰাং বতৰত খৰাং বতৰত বৰষুণ যেতিয়া নহয় তেতিয়াও খেতিডৰা পুৰি নষ্ট হৈ যায় বা আমি সাধাৰণ খেতিয়কৰ জলসিঞ্চন ব্যৱস্থা যিহেতু উপযুক্ত জলসিঞ্চন ব্যৱস্থা নাই নাথাকে তেতিয়াও আমাৰ সমস্যাৰ সন্মুখীন হোৱা যায় আমাৰ সৰু সৰু খেতিয়কসকলৰ বাবে বছৰত যদি দুটা তিনিটা বানপানী আহে তেতিয়াও সমস্যা হয় আমাৰ গ্ৰামাঞ্চলত বিশেষকৈ ধান খেতি বা এনেকুৱা খেতি বেছি বাৰিষাকালত ধান খেতিয়েই বেছিকৈ কৰে পথাৰত তেতিয়াতো যদি পথাৰত ধান খেতি লগোৱাৰ পিছত বানপানী আহে তেতিয়া খেতিডৰা মাৰি লৈ যায় বা যদি খৰাং বতৰে পায় সেই খেতিডৰা পুৰি পুৰি যোৱা নিচিনা হয় তেতিয়া সময়ত ফল নাপায় উপ বিচৰা ধৰণৰ ফল নাপায় বা কেতিয়াবা এনেকুৱা ভাল নে বেয়া বীজটো ঠিক নহ'লেও তেনেকুৱা হয় উপযুক্ত বীজ নহ'লে বা উপযুক্ত পানীৰ ব্যৱস্থা নহ'লে খেতিডৰা বেয়া হয় বা আমি উপযুক্ত পৰিমাণৰ ধানখিনি নাপাওঁ